অঁ শুনিছেনে

হেৰি আপোনালোকৰ সেই মানে ওচৰত কিবা মন্দিৰ নাম ক'ব পাৰিবনি মই মানে নিউজ এটা বনাম বুলি ভাবিছিলোঁ

আৰু সেইবিলাকৰ মানে বিষয়ে কিবা জনাব পাৰিবনি

হয় অঁ অঁ

হয়নে তাৰপিছত তাত চাগে এনেকৈ কেতিয়াবা এনেকৈ বহুত এনেকৈ খোৱাও হয় চাগে নহ্ লগ লাগি

আৰু সেই বহুত দূৰৰ পৰা আহে চাগে বেলেগ বেলেগৰ বাহিৰৰ পৰা নহ্ মানুহ

হ'ব ঠিক আছে দিয়ক মই যাম বাৰু আপোনালোকৰ তালৈ অঁ হ'ব দিয়ক